এই কি কৰিব ঘৰতে আছোঁ এনেই কওকচোন শুনক কথা এটা গম পায় নাই যোৱা নাই যোৱা এই কথা এটা গম পাইনে নাই এই ভূপেন হাজৰিকাৰ হেৰি হেৰি আছে যে আমাৰ ইয়াত এই মঞ্চ নাই জানো তাতে হেৰি কিবা এটা পাতিব মানে আমাৰ ইয়াতে মঞ্চত তাৰপিছতে আহিব নে কি অঁ এই তাকেহে মানে হেৰি বোলো আহিলে আহিব একেলগে যাম সেইফালেদি ন তাৰপিছতে ভূপেন হাজৰিকাৰ গানকেইটাও মজা লাগে ন তাতে মানে অলপ ফাংশ্যনো হ'ব অঁ অঁ আকৌ গানটোতো ভাল পাওঁ বাৰু আকৌ ভূপেন হাজৰিকা আমাৰ ল'ৰাৰ বহুত হেৰি ন তাতে আকৌ মানুহজনে সেই এজন মানুহ আছিল কি আছিল নামজন নামটো পাহৰি থাকিলোঁ নহয় মানুহজনৰ বৰ ধুনীয়া গায় সেইজন গায়কক মাতিম বুলি কৈছে জানো যদি মাতেতো ভালেই আৰু নামকেইটা গানকেইটাও শুনি ভাল পাম ন তাকে ভাবিছোঁ সেইকাৰণে মই ভাবিছোঁ আপুনি ফোন কৰিব কৰিব বুলি ভাবিয়ে আছিলোঁ মই ঠিক আছে অঁ অঁ যাব মানে ওলাব আকৌ মই ৰখিম আপুনি ওলাব ফোন কৰিব ফোন কৰিব তাৰপিছতে গুচি আহিব অঁ ঠিক আছে আৰু হেৰি নহয় অকণ সোনকালে আহিলে ভাল তাৰমানে কি এই ছীটটো পাবলৈ টান হয় ন মানুহ গোটেই ভৰ্তি হৈ যায় নহয় সোনকালে আহিলে মানে কি আৰু ভাল হয় তাকে অঁ তেতিয়া হেৰি এইটো গান যদি গায় বুকু হম হম কৰে মোৰ আই ন কি মজা লাগিব এইটো গান আমি এইবিলাক আগৰ পুৰণা গানবিলাক ভালেই লাগে দিয়কচোন ভাল লাগে তাকে অঁ অঁ ইয়াতে সোমাই পেলাই আপুনি অঁ ঠিক আছে ভাতটো এই বঢ়াইছোঁ মাংস হ'ল মাংস অকণ বঢ়াইছোঁ তাকে খাওঁ আৰু এইটো কথাৰ কাৰণে ক'বলৈকে মোৰ ভালেই হ'ল আপুনি ফোনটো কৰিলে মই কথাটো ক'ম বুলি ভাবিয়ে আছিলোঁ ঠিক আছে অঁ